অঁ এই হয় হয় এতিয়া হেৰি বিহু এতিয়া পালেহি নহয় এতিয়া বিহু ফাংচনেই পালেহি এতিয়া বিহুলৈ যাবলৈ কাৰণে এতিয়া আমাৰ মানুহ লগৰ এই কি মানুহবোৰ যাওঁ বুলি কৈছে অঁ নাই মা আমাৰ ল'ৰা ছোৱালী আৰু আপোনালোকৰ হয় হয় এয়া নহয় বিহু এই বিহুৰ টো ৰাতিহে এপাক যাব লাগিব হয় হয় হয় হয় হয় লাষ্ট বিহুৰ দিনাখনেই যাম বুলি ভাবিছোঁ হয় কোন সময়ত যাব এই মোৰ ল'ৰা ছোৱালী আৰু তেওঁ হয় হয় হয় তাৰপৰা হয় হয় হয় ভাত পানী খাই বৈ আৰু ল'ৰা ছোৱালীকেইটাও ওলাব আপোনালোকৰো ওলাব চাগৈ অঁ হয় হয় হয় হয় হয় হয় হয় এই হয় হয় হয় আচ্ছা অঁ হ'ব এই আপোনালোকে এই হ'লে মানে অঁ ক'ব আৰু আমাক ফোন ফোন কৰি আমি ওলাইছো বুলি অঁ হয় হয় নহয় তাত এতিয়া যদি আপোনালোকে যদি ইচ্ছা কৰে যে সোনকালে যাম সোনকালে গৈ পিনি যদি তাতে কিবা কিবি খাওঁ বুলি ভাবে আৰু আহি পিনি আকৌ ভাত পানী খামহি বুলি ভাবে চিন্তা কৰে তেতিয়া সেইটোও হ'ব আপোনালোকৰ অঁ এই বৰ দেৰিকৈ গ'লেও আকৌ দিগদাৰ হয় আহি আকৌ বনাই খাবলৈও অঁ হয় হয় হয় হ'ব আপুনি খবৰ আকৌ কৰিব অঁ আচ্ছা আচ্ছা